হাঁহ কুকুৰা আমি কেনেধৰণে চাফচিকুণ কৰি বজাৰত বিক্ৰী কৰিব পাৰোঁ আমি প্ৰথমে হাঁহ বা কুকুৰা বিক্ৰী কৰিবলৈ হ'লে এডোখৰ জেগা আমি বাচি ল'ব লাগে বিক্ৰী বিক্ৰীৰ কাৰণে সেই বিক্ৰীৰ জেগাত আমি প্ৰথমতে হাঁহ কুকুৰাখিনি হাঁহ হাঁহ হাঁহৰ কথাই কৈছোঁ হাঁহ চফা কৰিব লাগিব গৰম পানী লাগিব বিশেষকৈ আমি হাঁহটো মাৰি লৈ গৰম পানীত তাক জুবুৰিয়াই লৈ আমি পাখি চাখিবিলাক চাফা কৰিব লাগিব চাফা কৰিবৰ কাৰণে আমাক লাগে এখন ডাঙৰ কলপাতো ব্যৱহাৰ কৰোঁ আৰু আমি ধৰি থওক এই বস্তা

তাৰ পিছতে আমি যেতিয়া সৰু সৰু নোমবিলাক আঁতৰি যায় যোৱাৰ পিছত আমি তাক মাংস হিচাপে কাটিবলৈ লওঁ কাটিবলৈ লওঁতে আমাৰ এডোখৰ কুটুনা দৰকাৰ হয় আৰু দাখনো আমাক অলমান ভাল লাগে চোকা লাগে তাকো ধৰাই ল'বলগীয়া হয় ধৰাই ল'ব লাগে ধৰাই কৰিহে আমি কি কয় মাংসটো কাটিবলৈ ৰেডি হ'ব লাগে তাৰপিছত এই আমি সৰহীয়া মাংস হ'লে আমি বিক্ৰী কৰিবৰ কাৰণে আমি তাৰ তাত তাৰ ঠাইত আমাক এখন দোকান লাগে সেই দোকানত আমি মাংস কাটিবলৈ এখন দগা পাল্লা লাগে দগা পাল্লা লাগে তাৰপিছত এই দগা পাল্লা উপৰিও আকৌ পিছ পিছ কৰি লৈ আমি কে জি হিচাপে আমি সেইবিলাক বিক্ৰী কৰোঁ বিক্ৰী কৰিলে আমাৰ প্ৰায় মাংস দামটো আমি হাঁহৰ দামটো এতিয়া প্ৰায় ছশ টকা আৰু তেনেকৈ ধৰণে আমি কুকুৰাবিলাকো আমি তেনেধৰণেই চফা কৰিব লাগে প্ৰথমে আমি কুকুৰাটো মাৰি লৈ মাৰি লৈ পিনি আমি অলপ গৰম পানীত দি তাত তাত ঠাইত আমি কলপাত বা কিবা এটা পাৰি আমি চাফচিকুণ কৰোঁ চাফচিকুণ কৰা পিছত আমি তাক কাটি কুটি মাংস হিচাপে প্ৰস্তুত কৰোঁ সেয়ে মাংস কাটিবলৈও আমাক দা কটাৰীৰ দৰকাৰ হয় দৰকাৰ হয় আৰু তাতে বিক্ৰী কৰিবলৈও আমাক এখন বজাৰ দৰকাৰ হয় বজাৰ তেনেধৰণে মানুহ য'ত মানুহ বেছি থাকে সেনেকুৱা জেগাতহে আমাৰ এই বিজনেছটো অলপ ভালকৈ চলে মানুহ দুনুহ কম থকা জেগাত তেনেকৈ এইটো বিজনেচ আমি কৰিব নোৱাৰোঁ আমি ঘৰতো হাঁহ কুকুৰা পোহোঁ তেনেধৰণে দুই এটা আমি গোটাকেও বিক্ৰী কৰোঁ বেপাৰী হাততো দিওঁ কে জি চিষ্টেমত তেতিয়া কে জিকৈ এতিয়া বৰ্তমান আমাৰ কে জি তিনিশ এতিয়া বজাৰ বেয়া বুলি ক'ব লাগিব গৰম ছিজন এতিয়া আমি তিনিশ টকাতে বিকি আছো হেৰি কুকুৰা হাঁহৰ বাৰু গোটা বিক্ৰী হয় সেইটো পাঁচশ ছশ সিমানেই হয় দামটো তাৰপৰা আৰু